হেল্ল' অঁ হয়

অঁ ঠিক আছে ছাৰ চাম বাৰু অঁ অঁ অঁ ঠিক আছে ছাৰ চাম বাৰু

হয় হয় অঁ ঠিক আছে ঠিক আছে ছাৰ নিশ্চয়